মই গুৱাহাটী গৈছিলোঁ আজি ৰাতিপুৱা চাৰিটা বজাত লখিমপুৰ পালোহি মই কেব এখন বুক কৰিছিলোঁ পাচঁটা বজাত পোৱাকৈ কেবখন ইতিমধ্যে আহি পোৱা নাই কেবখন অলপ পলম হৈছে মই ঠিকনা দিছিলোঁ নকাৰী ষ্টেচন কেবখন ভুলতে বেলেগ এফালে গৈছে অহাত অলপ পলম হ'ব বুলি কৈছে মই বিহপুৰীয়া যাবলগীয়া আছিল

তাতে যদি কেবখন আহি পোৱাত অলপ পলম হ'ব বুলি কৈছে যদি আপোনালোকে কেবখন সেইখন কেঞ্চেল কৰাই বেলেগ এখন কেব যদি বুকিং কৰাই দিয়ে তেতিয়া মোৰ অলপ সুবিধা হ'ব যদি আপোনালোকে বুকিং কৰাই দিব নোৱাৰে সেইখন কেব কেঞ্চেল কৰাওঁক তেতিয়া মই নিজৰ ব্যৱস্থা নিজে কৰি ল'ব পাৰিম